মাছ আছে লোকেল মাছ লোকেল মাছেই আছে আজি হয় পুখুৰীৰ আছে নৈৰ মাছো আছে পুখুৰীৰ এইবোৰ বাহু আছে আপোনাৰ দুই তিনি কেজি এনেকুৱা তাতকৈ ডাঙৰো পাব পাঁচ কেজি মানৰ নদীৰ বৰালি আছে বৰালি নৈৰ বৰালি আপোনাৰ সাতশকৈ দিব পাৰিব ডাঙৰ বৰালি মানে ছয় কেজি মান এনেকৈ হ'লে

নৈৰ মাছ যে এতিয়া নৈৰ মাছটোৰ দাম হ'বই আৰু অকণমান পুখুৰীৰ হ'লে আপুনি কমতে ল'ব পাৰিব অঁ গোটাকে আপোনাক কিমান লাগিছিলে বাৰু ছয় কেজি অঁ ছয় কেজি মানে এতিয়া আপোনাৰ হ'ব বাৰু মিলাই দিব লাগিব আৰু এই পাঁচশটো বেছি কমি যাব নহয় পাঁচশ টকা এতিয়া পাঁচশ পাঁচশটো অলপ কম হ'ব অলপ আৰু মিলাই দিব লাগিব বিশ টকানো কি আৰু আপোনাৰ বিশ পাঁচশ টকা হ'লে বিশ টকা ছশ ছশকে দিব আৰু নৈৰ মাছ ন নৈৰ আপোনাৰ নৈৰ আপোনাৰ সেই এই হেৰিৰ কি বুলি কয় দিখৌৰ মাছ এয়া দিখৌ নৈৰ মাছ

নহয় সেইকাৰণে আপোনাৰ পৰা দামটো হেৰি কৰিছোঁ অলপ কমাই দিছোঁ আপোনাক মই পাঁচ ছয় কেজি এনেকুৱাই আছে অলপ অকণমান অঁ ইফাল সিফাল হ'লে হয় অঁ হ'ব বাৰু কাটি দিম বাৰু

অঁ হৈ যাব কিবা এটা অকণ কৰি দিম আৰু দিয়ক

অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব